হেল্ল' ভাইটি শুনিছানে মই চুইগিত চাওমিন একপ্লেট অৰ্ডাৰ দিছিলোঁ ঠিকনাটো হৈছে চমৰাজান পানীতোলাৰ হাউচ নম্বৰ তিনিৰ পৰা কেতিয়ামানে দিবাহি বাৰু অলপ সোনকালে পোৱাহেঁতেন ভাল আছিলে মানে অঁ অঁ অঁ মোক সোনকালে লাগিছিলে